বিদ্যালয়ত পঢ়ি থকা অৱস্থাত মোৰ প্ৰিয় বিষয়টি আছিল সমাজ বিজ্ঞান সমাজ বিজ্ঞান বিষয়টো মোৰ অতিকৈ প্ৰিয় কিয়নো এই বিষয়টোৰ লগত বিভিন্ন দিশ জড়িত হৈ আছে যেনে অৰ্থনৈতিক সামাজিক ৰাজনৈতিক ঐতিহাসিক আদি ঐতিহাসিক বিষয়ে আমি জানিবলৈ হ'লে ইতিহাস অধ্যয়ন কৰিব লাগিব অতীতত ঘটা কিছুমান ঘটনা ইতিহাসত অন্তৰ্নিহিত হৈ থাকে তেওঁলোকৰ ৰজা মহাৰজাসকলৰ শাসন প্ৰণালী ৰীতি নীতি তেওঁলোকৰ বিভিন্ন সাজ সজ্জা আদিকে ধৰি আমি তেওঁলোকে নিৰ্মাণ কৰা বিভিন্ন কীৰ্তি চিহ্নসমূহৰ বিষয়ে আমি জানিবলৈ সক্ষম হওঁ ৰাজনীতি বিষয়ত আমি বৰ্তমান চৰকাৰৰ দ্বাৰা বিভিন্ন ৰীতি নীতি জানিবলৈ সক্ষম হওঁ আৰু অৰ্থনীতি বিষয়ত আমি বিভিন্ন অৰ্থনীতিৰ পৰিসৰ ইয়াৰ দোষ গুণ আদি জানিব পাৰোঁ আৰু ভূগোল বিষয়ত আমি আমাৰ বিভিন্ন ৰাজ্যসমূহৰ তথা দেশসমূহৰ নদী সাগৰ ইত্যাদিৰ বিষয়ে আমি জ্ঞান লাভ কৰিবলৈ সক্ষম হওঁ সমাজ বিজ্ঞান বিষয়ত এই সকলোবোৰ দিশ অন্তৰ্নিহিত হৈ থকাৰ বাবে মোৰ সমাজ বিজ্ঞান সমাজ বিজ্ঞান বিষয়টো অতিকৈ প্ৰিয়